অঁ এইটো তিনিচুকীয়া পৰিবহণ এজেঞ্চীৰ নম্বৰ হয়নে অঁ মই মানে আপোনালোকৰ তাৰপৰা প্ৰায় এসপ্তাহৰ আগতে যোৰহাটলৈ বুলি যাত্ৰা কৰোঁতে আপোনালোকৰ তাৰপৰা এখন গাড়ী লৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ আপোনালোকে মোৰ নম্বৰটো মাৰিলে গম পাবই চাগে মই কোনখন গাড়ীত গৈছিলোঁ যাত্ৰাটো ঠিকেই লাগিলে আপোনালোকৰতো ড্ৰাইভাৰজনৰ আচাৰ ব্যৱহাৰ ঠিকে ভাল লাগিলে তাৰপৰা গাড়ীখনো খুব চাফ চিকুণ ড্ৰাইভিঙো স্কিল ভাল লাহেকৈ চলায় এতিয়া মানে মোৰ আকৌ এটা জাৰ্ণি আছে গুৱাহাটীলৈ আপোনালোক মোক মানে সেইখন গাড়ীয়ে প্ৰয়োজন হৈছিলে মানে যিখন গাড়ী মই যোৱাৰ এসপ্তাহ আগতে বুক কৰিছিলোঁ সেইখন গাড়ীয়ে মোৰ দৰকাৰ হৈছিলে আপুনি যিকোনো কৰি সেইখন গাড়ী মোৰ কাৰণে বুক কৰি দিবচোন